হেল্ল' হয় মই ব্ৰুচ টু ৱাটাৰ কালাৰ পেঞ্চিল অৰ্ডাৰ কৰিছিলোঁ মই তাৰে এক্সিপিয়েঞ্চটো জনাব বিচাৰিছোঁ মোৰ এক্সপিৰিয়েঞ্চ পোন প্ৰথমে ক'বলৈ খুজিছোঁ যে বিৰাটেই ভাল আৰু মই খুব ভাল পাইছোঁ ইউজ কৰি মই নিজৰ কাৰণে ইউজ কৰিছিলোঁ মই তাৰ কালাৰজবিলাক প্ৰথম কথা পেকেজিং বিৰাটেই ভাল মই হাৰ্ড পেকেজিঙতেই পাইছোঁ আৰু শ্বিপিঙত একো যেতিয়া পাৰ্চেলটো মোৰ ঘৰলৈকে আহিছে তাতে কোনো ধৰণৰ তাতে ডেমেজ বা আপোনাৰ ভঙা চিঙা হোৱা নাই আৰু সেইটোৰ বাবে মই বিৰাটেই ভাল পাইছোঁ মই বিৰাটেই সুখী আৰু কালাৰ পেঞ্চিলখিনিও কোনো ধৰণৰ লীক হোৱা নাই আৰু ৰঙবোৰো শুকাই যোৱা নাই যিটো ধৰক আমি বেছিভাগ সময়ত দেখা পাওঁ যে ৰঙবোৰ শুকাই শুকাই যায় এইবাৰ সেইটো শুকাই যোৱা নাই বিৰাট ধুনীয়াকৈ মই ইউজ কৰিব পাৰিছোঁ আৰু ৰঙখিনি খুব উজ্জ্বল লগতে মই ভাল পাইছোঁ আঙুলিৰ যিটো গ্ৰীপ যোনটো জেগাত ধৰে সেই জেগাটোও মই ভালে পাইছোঁ সেইটো ধৰিবলৈ ভাল কেতিয়াবা আমাৰ কি হয় কিছুমান কিছুমানৰ কিছুমান পেন বা পেঞ্চিল এনেকুৱা খুব কিছুমান কলম বা পেঞ্চিল কি হয় খুব প্ৰব্লেম হয় কিছুমান অসুবিধা হয় ধৰিবৰ কাৰণে তেতিয়া কিন্তু এই পেঞ্চিলটোত এনেকুৱা এটা সুবিধা আছে যে মই সেইটো ভালকৈ ধৰিব পাৰোঁ মই বুলি নহয় বেলেগেও ভালকৈ ধৰিব পাৰিব বুলি মোৰ অনুভৱ হয় আৰু আমাৰ বহুতখিনি মই আৰ্ট কৰোঁ কাৰণে মই বহুতখিনি কালাৰ পেঞ্চিল ইউজ কৰোঁ তো কিন্তু মই এইটো বহুত বেছি ভাল পাইছোঁ আৰু লগতে খুব সূক্ষ্ম কামবিলাক কৰিব পাৰি নীবটো বিৰাট ভাল নিবটো চফ্ট নীব হয় সেই চফ্ট নীবে আমাক মানে সহায় কৰে যে আমি কিছুমান একদম সৰুতকৈ সৰু সূক্ষ্ম ডিজাইনবোৰত সূক্ষ্ম আৰ্টবোৰত ডিজাইনবোৰত দ্ৰয়িঙবিলাকত আমি যাতে আঁকিব পাৰোঁ আৰু মই ভাবোঁ ব্ৰুচটো এটা ভাল কোম্পানী হয় আৰু ভালেই ই ৰিজাল্ট দি আহিছে সেইকাৰণে মই বিৰাট সুখী এই কালাৰ পেঞ্চিলক লৈ পেঞ্চিলক লৈ পেলাই মই ভাবোঁ আৰু মই হয় মই কৰিমো যে মই ফিউচাৰতো ভৱিষ্যতলৈয়ো মই ইয়াত এইটোৱেই বা এইটো কোম্পানীৰ পৰাই অৰ্ডাৰ দিম